হেল্ল' অঁ ৰাজীৱ আমাৰ মাজুলীত যে সাংস্কৃতিক বিশ্ববিদ্যালয় এখন স্থাপন হৈছিলে সেইখনৰ বিষয়ে তুমি অলপ ক'ব লাগিব এতিয়া মই বাৰু তোমাক কওঁ সোধো আৰু মইও বিশেষ নাজানো এই সাংস্কৃতিক বিশ্ববিদ্যালয় অঁ সাংস্কৃতিক বিশ্ববিদ্যালয়খনো মাজুলীত কিয় প্ৰতিষ্ঠা কৰিবলগীয়া হ'ল কেতিয়া প্ৰতিষ্ঠা কৰিছিলে এই ক্ষেত্ৰত তুমি কিবা জনা যদি মোক জনাবাচোন

হয় হয় হয়

অঁ হয় হয় অঁ

হয় হয় হয়

হয় হয়

হয় হয় হয়

হয় অঁ ঠিক আছে ঠিক আছে মই ভালপালোঁ আপোনাৰ উত্তৰটো মই ভালকে পাইছোঁ বাৰু গতিকে এই সাংস্কৃতিক বিশ্ববিদ্যলয়ে মাজুলীত কেনেধৰণৰ মানে ভূমিকা গ্ৰহণ কৰিব বুলি আপুনি ভাবে এশাৰী এশাৰী মাত্ৰ

হয় হয় হয় ঠিক আছে ধন্যবাদ